বঢ়িয়াটো কি বেয়া ক'ৰিলো মই এ এ আজিকালি সেয়ে ব্লাউজ পিন্ধে পিঠি ওল' অ' অ' দুটাৰে লগত মিলা মই কি মই সেই ডিজাইনত দিছোঁ

মই আৰু কি ভাবিছো জান' না আজিকালি যে হেনেহেন ডিজাইনৰ ওলাইছে সেইকাৰণে মই এ একো ন